বাতৰি বা মিডিয়াই শিক্ষাৰ্থীসকলক ইউ পি এছ চি পৰীক্ষাৰ সফলতা অৰ্জন কৰা লোকসকলৰ ইণ্টাৰভিউ গ্ৰহণ কৰি প্ৰতিযোগিতামূলক ইউ পি এছ চি পৰীক্ষাৰ কাৰণে যিসকল শিক্ষাৰ্থীয়ে প্ৰস্তুতি চলাই আছিল তেওঁলোকক অনুপ্ৰাণিত আৰু লক্ষ্য স্থিৰ কৰি ৰখাৰ কিছুমান বিশেষ তথ্য প্ৰদান কৰে